হয় মোৰ এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো মানে ৰন্ধন দুৰ্যোগ হৈছে মানে কি ক'ম আৰু হাঁহো নে কান্দো এনে অৱস্থা হয় জানেনে তাতে আকৌ এওঁৰ মানে কাৰ্যালয়টো সেই দূৰত হয় অঁ তোমাৰ মানে এ পাঁচ ছয় কিলোমিটাৰমান মানে এওঁ দূৰত হয় তেওঁক মানে ধৰা ক'লেও ধৰা আহিও মানে হঠাতে নাপায়হি ন' তাতে আকৌ মই সেই অকলশৰীয়া মানুহ ন তাতে ল'ৰা ছোৱালী দুটাও সেই সৰু হৈ আছে আকৌ এৰি থৈ যাবলৈও ধৰা কোনো মানুহ নাই ন লগ লগত থৈ যাবলৈতো সিহঁতক অঁ সেইটো সময়ত মানে এওঁলৈ সেই ফোন কৰিলেও মানে ইমান মানে ব্যস্ত হৈ থাকে নহয় ফোনটো মানে লগালেও ধৰা নালাগে হয় হয় অঁ কি কৰোঁ কি নকৰোঁ অৱস্থা মানে আধা ৰান্ধি থাকোঁতেই শেষ হৈ যায় সিজিবলৈ নাপায়েই আকৌ তেনেকুৱাতে ধৰা সেই ওচৰৰ ভাইটি এটাক এবাৰ সেই তেনেকৈ পালো সেই পাই মেলি ধৰা সেই ৰন্ধনৰ বহীখন সেই চিলিণ্ডাৰৰ সৈতে মানে সেই বেটেৰী ৰিক্সা এখনতে সেই দি পঠালো আকৌ দি পঠালেও কি হ'ব তোমাৰ মানে তাৰমানে ৰন্ধনৰ সেই এনজে এজেঞ্চিটোও মানে সেইদিনাখন আমাৰ ঘৰৰ পৰা মানে এক কিলোমিটাৰমান দূৰ হয় আকৌ সেইদিনা আকৌ এজেঞ্চিটো মানে একেবাৰে গেছ নাই মানে কোনো উপায় মানে হেৰি নহ'ব সেইকাৰণে মানে কি নকৰোঁ কি মানে একদম ভাবি চিন্তি মানে উপায় পোৱা নাছিলো মানে তাৰপিছত ইহঁত দুটাকতো আৰু কিবা এটা ধৰা খোৱাবই লাগিব ন ইহঁত দুটাকতো সেই ভোকত ৰখাব নোৱাৰোঁ আৰু কেনেকৈ ৰখাম সৰু ল'ৰা ন তাৰপিছত আৰু কি হয় তাৰপিছত মনলৈ তাৰমানে মোৰ মনলৈ এটা কথা আহিলে পটকৈ মানে ভাবি পালো ধৰা অঁ ঘৰত মানে ধৰা সেই পানী গৰম কৰা সেই জাৰটোলৈ মনত পৰিল অঁ জাৰটোলৈ মনত পৰিলত ধৰা অঁ ইয়াতেচোন মই বনাব পাৰোঁ তাৰপৰা সেই তাকে ভাবি পিনে সেই জাৰটো ছুইটচটো লগালো ধৰা বৰ্ডখনত সেই লগাই মেলি সেই পানীখিনি সেই গৰম কৰি আৰু গৰম কৰি মানে তাৰপাছত সেই পাতলীয়া আহাৰ সেই মেগিকে সিহঁতক সেই ৰান্ধি তাৰপিছত মেগিখিনি হোৱাৰ পাছত আৰু সেই তাতে আৰু পানী অকণমান দি পিনে পাছত আকৌ কণী দুটামান সেই তাতে সেই বইল কৰি দিলো সেই বইল কৰি সেই তেনেদৰেই মানে হয় তেনেদৰেই সিহঁতক মানে ৰান্ধি খোৱালো একদম উপায় নাই আৰু দেই একদম মানে ৰন্ধনৰ এতিয়া মানে ৰন্ধনৰ এতিয়া মানে একদম মানে ভাবিলেই কিবা লাগি যায় আৰু কি মানে অৱস্থা হৈছিল নহয় তেনেকেই সিহঁতক সেই উদ্ধাৰ কৰিলো আৰু মানে তেনেকেই খোৱালো আৰু এতিয়া ধৰা আৰু বেলেগ চিলিণ্ডাৰ কেইটামান সেই যোগাৰ কৰিলো সেই তেনেকেই এতিয়া মানে হেৰি হৈ গ'ল আৰু এতিয়া আৰু মানে অসুবিধা নহয় আৰু